মই অৰ্ডাৰ দিছিলোঁ এটা টি চাৰ্ট সেইটো টি চাৰ্টটো বহুতে ভাল লাগিছে তাৰে প্ৰিণ্টটো আছিলে লিঅ' প্ৰিণ্ট টাইপ আৰু মই সেইটো অনলাইনে অৰ্ডাৰ দিছিলোঁ মিছ' এপৰ পৰা যিহেতু মিছ'ত যিকোনো প্ৰডাক্ট আমি এফোৰ্ডেবল প্ৰাইচত পাওঁ সেইটো প্ৰডাক্টটো মই এফোৰ্ডেবল প্ৰাইচতে পাইছোঁ তাৰ ওপৰত আৰু অলপ ডিচকাউণ্টো পাইছোঁ আৰু ফেব্ৰিকটো হ'ল ক্ৰিপ ফেব্ৰিক হয় যোনটো বহুত ভাল ধুনীয়া ক্ৰপ টপ ক্ৰপ টি চাৰ্ট টাইপ হয় আৰু আমি এইটো বাহিৰত কেজুৱেল ৱেৰটো যাব পাৰোঁ বা পাৰ্টিটো যাব পাৰোঁ